আমাৰ বৰপথাৰ গাঁৱত মাঘৰ বিহু উদযাপন কৰে দুই তিনি দিনীয়া কাৰ্যসূচীৰে নিজৰ ল'ৰা ছোৱালীবিলাকে উলহ মালহেৰে সাংস্কৃতিক সন্ধিয়া নিজৰ ল'ৰা ছোৱালাী বিলাকক লৈয়ে আৰম্ভ কৰা হয় বেলেগ ঠাইৰপৰাও আহে সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্য আধুনিক নৃত্য সেইবিলাক একাংক নাট সেইবিলাক কৰা হয় তাৰপিছত আকৌ দুৰ্গা পূজা পালন কৰা হয় তাতে দুৰ্গা পূজাত চাৰিদিনীয়া অনুষ্ঠানত বিভিন্ন প্ৰ'গ্ৰেম থাকে তাতে প্ৰথমদিনা নাম কীৰ্তন দ্বিতীয় দিনা ভাওনা তৃতীয় দিনা স্থানীয় শিল্পীসকলৰ দ্বাৰা নাটক পৰি পৰিচালনা কৰা হয় ইয়াতে তাৰমানে গোটেই গাঁৱৰ মানুহখিনি খুব মিলা প্ৰীতিৰে দুৰ্গা পূজা পালন কৰে সেইকেইদিন তাৰমানে উলহ মালহেৰে ল'ৰা ছোৱালীবিলাকে বিভিন্ন নিজৰ পাৰদৰ্শিতাবিলাক সাংস্কৃতিক অনুষ্ঠানত জৰিয়তে দেখুৱাই সকলোকে তাৰপিছত সেনেকে মন চন খুব ভাল লাগে আৰু ভাস্ৱতী